ছবি অঁকাটো আমাৰ স্বাস্থ্য়ৰ বাবে অতি উপকাৰী ই আমাৰ সামগ্ৰীক সুখ আৰু মানসিক সুস্থতাত অৰিহণা যোগায় স্থানীয় কলা স্ংগ্ৰহালয় এটা ভ্ৰমণ কৰা বা পেইণ্টিং কৰা আমাৰ আৰু আপোনজনৰ স্বাস্থ্য় আৰু জীৱনৰ মান উন্নত কৰাৰ লগতে কিবা এটা মজাৰ কাম কৰি দিনটো কটাবলৈ ই এক নিখুত আৰু সঠিক উপায় বুলি মই ভাবোঁ মানসিক ছাপ কমাবলৈ ছবি অঁকাৰ সুফল অধিক সেইয়ে আৰ্ট থেৰাপীৰ দ্বাৰা প্ৰাপ্তবয়স্ক আৰু শিশুৱে মানসিক চাপৰ পৰা উপশম পাব পাৰে বুলি আমাক চিকিৎসকসকলে কয় শিল্প আৰু মানসিক স্বাস্থ্য়ৰ মাজত এক ইতিবাচক সম্পৰ্ক আছে বুলি আমি সকলোৱে জানো ভাস্কৰ্য শিল্প চিত্ৰ অংকণ বা অংকণ আদি শিল্প কৰ্মই মানসিক চাপৰ মাত্ৰা কমাই আৰু আমাৰ মানসিক শান্তি বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে শিল্প সৃষ্টি কৰিলে আমাৰ মনটোত দৈনন্দিন জীৱনৰপৰা আঁতৰাই পেলাই আৰু এটা শিথিল বিক্ষিপ্ততা প্ৰদান কৰে আমি সৃষ্টি কৰা শিল্পৰ সবিশেষৰ ওপৰত গুৰুত্ব দিয়াৰ লগে লগে আমাৰ মানে চিন্তাবোৰ যি দৈনন্দিন চিন্তাবোৰ আছিলে সেই চিন্তাবোৰৰ সহজে আঁতৰাই ৰখাত আমাক সহায় কৰে এই মানসিক সকাহৰ সুফল পি টি এচ ডিৰ চিকিৎসাৰ বাবে আৰ্ট থেৰাপী ব্য়ৱহাৰ কৰাৰ এটা কাৰণ হিচাপে বৰ্তমান সময়ত পৰিগণিত হৈছে সৃষ্টিশীল চিন্তা স্বাস্থ্য়সন্মত বুলি আমি সকলোৱে জানো শিল্পৰ আন এটা সুবিধা হ'ল ই শিশু আৰু প্ৰাপ্তবয়স্কৰ সৃষ্টিশীল চিন্তা আৰু কল্পনাক উৎসাহিত কৰে ইয়াৰ দ্বাৰা সমস্য়া সমাধানৰ দক্ষতাও বৃদ্ধি পাই বুলিও আমি জানো শিল্পত কোনো ভুল উত্তৰ নাই বাবেই মানুহক নিজৰ সমাধানৰ কল্পনা কৰিবলৈ উৎসাহিত কৰাটো উচিত এই ধৰণৰ নমনীয় চিন্তাধাৰাই আমাৰ মগজুক উদ্দীপিত কৰে আৰু নতুন ভাষা শিকাৰ দৰেই জটিল কামৰ বাবে আমাক প্ৰস্তুত কৰে অৰ্থাৎ আমাৰ মনোবল আমাৰ মানসিক শক্তিটো অধিক পৰিমাণে সবল আৰু সুস্থিৰ কৰে এই চিত্ৰবোৰে নিজকে ভাল অনুভৱ কৰাবলৈ আৰু বিশেষ অনুভৱ কৰাবলৈও আমি ছবি আঁকিব লাগে শিল্প সৃষ্টি কৰিলে আত্মসন্মান বৃদ্ধি পায় প্ৰাপ্তবয়স্ক আৰু শিশুৰ মাজত সাফল্য় অনুভৱ হয় যেতিয়া আমি এটা সৃষ্টিশীল প্ৰকল্প সম্পূৰ্ণ কৰোঁ তেতিয়া আমি এক ধনাত্মক সুখ অনুভৱ কৰিব পাৰোঁ যিয়ে আমাক জীৱনটো জীয়াবলৈ শক্তি দিয়ে আৰু আমাৰ একাগ্ৰতা উন্নত কৰে লগতে আমাক কেৱল ভাল অনুভৱ কৰাব পাৰে আমাৰ দৈনন্দিন দিনটোত আমাৰ যিবোৰ বেয়া লগা সময় বা বেয়া লগা স্মৃতি সেই সময়ৰপৰা আঁতৰাই ৰখাত আমাক এই ছবি অঁকা আমাক যথেষ্ট পৰিমাণে উপকাৰ কৰে যিকোনো ধৰণৰ কলা বা ছখৰ বাবে ভাল ফল লাভ কৰিবলৈ আমি এটা মাষ্টাৰ পিছ সৃষ্টি কৰিবই লাগিব বুলি কোনো কথা নাই সৎ ব্য়ৱহাৰ কৰি বা কিবা এটা সৃষ্টি কৰি আৰু সেইটো কৰি আনন্দ লোৱায়েই হৈছে মানসিক স্বাস্থ্য় লাভ কৰিবলৈ যথেষ্ট এই প্ৰক্ৰিয়াই আমাৰ মগজুত নতুন স্নায়ু পথৰ সৃষ্টিত উদ্দীপিত কৰে যিয়ে আমাৰ সামগ্ৰীক সুস্থতাৰ অনুভূতি উন্নত কৰে আমাৰ হতাশা ৰোধ কৰে আনকি এক বয়স বৃদ্ধিৰ গতিও আমাৰ লেহেমীয়া কৰিব পাৰে এই ছবি অঁকাৰ জৰিয়তে বা শিল্পৰ জৰিয়তে আমি আমাৰ আমাৰ যি বয়সৰ বৃদ্ধিৰ গতি সেইয়া তাক আমি লেহেমীয়া কৰিব পাৰোঁ শিল্পৰ দ্বাৰা স্মৃতি সৃষ্টি বৃদ্ধি কৰিব পাৰি আমাৰ স্মৃতিশক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই শিল্পই বিশেষ অৰিহণা যোগায় ডিমেনছিয়া আৰু এলজাইমাৰ ৰোগৰ দৰে মগজুৰ গুৰুতৰ বিকাৰগ্ৰস্ত লোকৰ বাবে শিল্পয়ে জ্ঞানমূলক ক্ষমতা আৰু স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে বুলি আমি পঢ়িবলৈ পাইছোঁ দৃশ্য়কলা সৃষ্টি কৰিলে এই অৱস্থাত থকা ৰোগীসকলক আনন্দৰ উৎস দিয়ে সংযোগ বৃদ্ধি কৰি বা মগজুত কোষৰ বৃদ্ধিত সহায় কৰি জীৱনৰ মান উন্নীত কৰাত সহায় কৰে এই শিল্পই বা এই ছবি অঁকাৰ কৰ্মই ছবিৰ জৰিয়তে বা ছবি অঁকাৰ জৰিয়তে জীৱনৰ বিষবোৰ বা বেয়া লগা কথাবোৰ বেয়া লগা দিনবোৰ বা বেয়া লগা স্মৃতিবোৰ পাহৰাই পেলোৱাত আমাক যথেষ্ট সহায় কৰে দীৰ্ঘদিনীয়া স্বাস্থ্য়জনিত অৱস্থাৰ লগত প্ৰায় হতাশা বিষ উদ্দেক আৰু মানসিক চাপৰ সৃষ্টি হয় গতিকে দীৰ্ঘদিনীয়া স্বাস্থ্য়জনিত সমস্যাত ভুগি থকা আমাৰ আপোনজনক বা আমাৰ ঘৰৰ সকলো যিবোৰ মৰমৰ যিবোৰ চেনেহৰ সেই সকলোবোৰ লোকক আমি এটা দিন হ'লেও সুন্দৰ শিল্প চাবলৈ আৰু কিছু সময়ৰ বাবে তেওঁলোকৰ চিন্তাৰ লাঘৱ কৰাত আমি সহায় কৰিব পাৰোঁ সংগ্ৰহালয় আৰ্ট ৱাকলৈ যোৱাটোৱে প্ৰাপ্তবয়স্ক বা আমাৰ শিশুসকলক আৰু আমাৰ জেষ্ঠ্যসকলৰ বাবে এক মজাৰ দিন হ'ব পাৰে বা মজাৰ সুফল হ'ব পাৰে কল্পনাপ্ৰসূত ইতিবাচক অভিজ্ঞতা প্ৰদান কৰে এই শিল্পকৰ্মৰ দ্বাৰা সেই মই ক'ব বিচাৰো যে আমি সকলোৱে এটা দিন হ'লেও ছবিজগতৰ কল্পনাৰ সৈতে সংযোগ স্থাপন কৰাটো উচিত হ'ব কাৰণ ই আমাৰ স্বাস্থ্য় উন্নত কৰাত যথেষ্ট সহায় কৰে